হেল্ল' মিছ'ৰ পৰা কৈছে নেকি বাৰু অঁ মই নন্দিতা নাথে কৈছোঁ মই কেইদিন মান আগতে চেলোৱাৰ কামিজ এটা অৰ্ডাৰ দিছিলোঁ মোৰ ডেলিভাৰীটো আজি হৈছে অঁ হয় মই আপোনাৰ পঁচিছ জুলাই তাৰিখে দিছিলোঁ ডেলিভাৰীটো সোনকালে হৈছে বাৰু সেইটো কথা নাই কিন্তু মই মানে এটা অভিযোগ দাখিল কৰিবলৈ আপোনাক ফোন কৰিছোঁ অভিযোগটো হ'ল এইটোৱেই যে মোৰ চেলোৱাৰ কামিজ মই যোনযোৰ দিছিলোঁ মানে মই তেনেকুৱা ছেইম আহা নাই চেলোৱাৰ কামিজটো মানে মই যোনটো দিছিলোঁ তাৰ কোৱালিটি কাপোৰ কটন বুলি লিখা আছিলে কাপোৰৰ হেৰিটো কিন্তু ইয়াত আহিছে একদম কিবা বেলেগ ধৰণৰ কাপোৰ এটাহে আহিছে মই নামটোও নাজানো তেনেকুৱা টাইপৰ কাপোৰ এটা আহি গৈছে আৰু মই যোনটো মানে ডিজাইনৰ দিছিলোঁ ডিঙিটো মোৰ তেনেকুৱা ভি আখৰটোৰ দৰে আছিলে কিন্তু আহিছে গোল গোল এটা আহিছে হাতটো মোৰ হাতটো কটা আছিলে হাত দীঘল আহিছে একদম মানে মোৰ গোটেই প্ৰডাক্টটোৱেই উল্টা পোল্টা আহি গৈছে এইটো মোৰ অভিযোগ এই মই প্ৰডাক্টটো সেইটো কাৰণে মানে ৰিটাৰ্ন কৰি দিব বিচাৰোঁ উভতাই দিব বিচাৰোঁ তাত একো প্ৰথমতে মই চাওঁতে এপটোত ৰিটাৰ্ন পলিচি বুলি উল্লেখ কৰা আছিলে কিন্তু এতিয়া আকৌ চাওঁতে সেই ৰিটাৰ্ন পলিচিৰ বাটানটোৱে নোহোৱা হৈ থাকিল সেইটো কিয় হ'ল মই সেইটো কাৰণে অভিযোগটো দিবলৈয়ে মই ফোনটো লগাইছোঁ আপোনালোকে এইটো ৰিটাৰ্ন কৰিব লাগিব আপোনালোকে সেই বাটানটো আকৌ এড কৰি দিয়ক যেনেকৈ নহওক কেছ অন ডেলিভাৰী লাগিলে মোক নালাগে মই কেছ অন ডেলিভাৰী নলওঁ লাগিলে মানে কেছ অন ডেলিভাৰী মানে মোক কেছটো উভতাই দিব নালাগে মই বেলেগ কিবা এটা লম কিন্তু সেইবাৰো যাতে মানে এনেকোৱা ধৰণৰ ভুল নহয় সেইটো কাৰণে মানে মই আগতীয়াকৈ সকীয়াই দি আছোঁ আপোনালোকক পিছৰবাৰ মানে এইবাৰ এইটো বদলাই পেলাই মই আৰু এটা মানে সেই মোৰ আগৰ চেলোৱাৰ কামিজ যোৰকে মোক লাগে সেইটো কাৰণে মই উভতাব বিচাৰিছোঁ আৰু মই সেইটোও জানিব বিচাৰিছোঁ যে মোক কিমান দিন লাগিব সেই চেলোৱাৰ কামিজটো আহিবলৈ কাৰণ মানুহৰটো কাম থাকে ন বেলেগ বেলেগ কামত পিন্ধিবলৈ মানুহৰ লাগি থাকে বস্তুবিলাক নহয় আপোনালোকেতো এইটো ৰিটাৰ্ন কৰিবই লাগিব মোৰতো এইটো মই কোনো পধ্যেই মই এইটো ৰাখি নথওঁ আৰু এইটো আপোনালোকে অভিযোগটো নল'লে মই মানে আৰু ওপৰলৈকে যাম কাৰণ মোৰ কাপোৰৰ বিৰাট চখ আছে যদি মানে মই এইযোৰ কাপোৰ নাপাওঁ মানে মোৰ মনতো বহুত দুখ লাগে মই কাপোৰ বুলি নহয় পইচা বুলিও কথা নহয় আপোনালোকে এইটো ৰিটাৰ্ন যেনেকেই হওক কৰক আৰু যদি নোৱাৰে আপোনালোকে মোক মানে জনাওক আৰু কি কৰিব পাৰি মোৰ পইচাটোৰ প্ৰতি ইমান হেৰি নাই কিন্তু মোৰ কাপোৰযোৰ মোৰ সেইযোৰেই লাগে আৰু আপোনালোকে মোক মানে অলপ দেৰিৰ ভিতৰতে যেনেকেই হওক এইটো আপোনালোকে মোক জনাওক যে কেনেকৈ মানে এইটো ৰিটাৰ্ন কৰিব পাৰি নাইবা কিবা কৰিব পাৰি আৰু যদি সেইযোৰ কাপোৰ দিব নোৱাৰে মোক পইচাখিনিকে উভতাই দিয়ক লাগিলে মই বেলেগৰ পৰা লৈ লম ঠিক আছে ৰাখিছোঁ